ব্ৰইলাৰ পুহিবলৈ এখন ডাঙৰ ফাৰ্ম দৰকাৰ হয় পোৱালি আমি আঠশ সাতশ তেনেকৈ ভৰাওঁ আঠশ সাতশ ভৰাই দিলে পোৱালিটো সৰুৰপৰা বহুত যত্ন কৰিবলগীয়া হয় আৰু তাক পোহৰৰ সুবিধাটো দিবই লাগে তাত দানা দিবৰ কাৰণে কিছুমান বস্তু দৰকাৰ হয় সেই বস্তুবিলাক আমি যোগাৰ কৰি ৰাখোঁ আৰু দানাটো আমি কিনি খুৱাওঁ পোৱালি অৱস্থাত পোৱালি অৱস্থাত কিনি খুৱাওঁ তাক ঠিক পোন্ধৰ বা বিছ দিনৰ পিছত তাৰ দানাটো আৰু বেলেগ দিবলগীয়া হয় তাৰ পাছত ঠিক পঞ্চল্লিছ দিনৰ ভিতৰত আমি ব্ৰইলাৰটো বিক্ৰী কৰিব পাৰোঁ ডেৰৰপৰা দুই কিলো ৱেটৰ হয়

পোৱালিটো আনিবৰ সময়ত আমি ধৰি লওক কোম্পানীৰ লগত যোগাযোগ কৰিবলগীয়া হয় আনি পোৱালিটোক প্ৰথম অৱস্থাত বহুত প্ৰতিপালন কৰিবলগীয়া হয় তাত লগত মুঠতে এজন মানুহ বিশেষকৈ দৰকাৰেই হয় পাঁচ ছশ পোৱালী হ'লে গ'লে এজন মানুহে কণ্ট্ৰল কৰিব পাৰি তাতকৈ যদি অধিক হয় দুজনমান মানুহ প্ৰয়োজন হয় আমি ব্ৰইলাৰ কুকুৰাৰো ডাঙৰ কৰা পদ্ধতিত এই বহুতো কোম্পানীৰ লগত কথা পাতি আমি ব্ৰইলাৰ পোৱালিটো আনো ফাৰ্মখন বাঁহৰে হওক বা পকাই হ'লে বেছি ভাল হয় তলটো আমি পকা কৰোঁ যদিও কিনাৰত নেট দিবলগীয়া হয় ঠাণ্ডা দিনত বিশেষ নেটৰ বেছি প্ৰয়োজন গৰম দিনত নেট নহ'লেও হয় বাৰু তেতিয়া ফেন দৰকাৰ হয় লাইটটোক কেনেবাকৈ নেথাকিব লাগিলে কাৰেণ্ট মুঠতে চ'লাৰ ব্যৱহাৰ কৰা হয় ব্ৰইলাৰটো প্ৰায় আমি এটা কুটা যদি ছশ সাতশ ৰাখোঁ তাত এশমান পোৱালিত শতকৰা পঞ্চাছ ষাঠি হেজাৰ লোকচান হৈ যায় তাৰ বাবে আমি বহুতো কষ্ট কৰিবলগীয়া হয় পানী ঠাণ্ডা দিনত পানী খোৱাবলৈ হ'লেও গৰমপানী কৰি গৰম কুহুমীয়া গৰমপানী খোৱাবলগীয়া হয় আমি কোম্পানীৰ লগত কথা পাতোঁ এনেধৰণে পোৱালিবিলাক আনি আমি ডাঙৰ কৰাৰ পিছত কোম্পানীক দি দিওঁ আৰু কোম্পানীয়ে লৈ যায় তাৰ লাভালভটো যিটো থাকে এইটো আমি আকৌ পুনৰ পোৱালি আনি আকৌ ৰাখোঁ তেনেকৈ কৰিয়ে আমি লাভদায়ক হৈ আছোঁ

যোৱাবাৰ ব্ৰইলাৰ বিকি এখন স্কুটি আমাৰ মাইকী মানুহৰ কাৰণে আনি দিছোঁ

কিছুমান খেতিপথাৰতো খৰচ কৰিবলগীয়া হৈছে ইয়াতো খৰচ কৰি আছোঁ তেনেধৰণেই মই ব্ৰইলাৰ ব্যৱসায়টোৱেই বৰ্তমান মই কৰিয়েই চলি আছোঁ অন্য ব্যৱসায় হিচাপত তেনেকৈ নেযাওঁৱেই ব্ৰইলাৰ লগতে মই বেছি জড়িত লোকেল মুৰ্গীও আমি লগতে ৰাখোঁ তাৰ লোকেল মুৰ্গীটো লগতে ৰাখিলেও ছাইডত মানে একেইবিলাক দানাই খুৱাওঁ সেইবিলাক খালে সোনকালে ৱেট হয় তাৰো দামটো এক্সট্ৰাকৈ পাওঁ আমি আৰু হাঁহো ৰাখোঁ হাঁহৰ কাৰণেও তাত ভিতৰতে একেটা একেখন ফাৰ্মতে আমি ভাগ কৰি দিওঁ কাৰণ লগতে একেবিলাক বস্তু থাকিবলৈ বেয়া পায় চাইড চাইড কৰি ৰাখি দিওঁ আৰু সকলোখিনি ৰাখি আমি মুঠতে যাক যিটো দৰকাৰ হয় সেইটো যোগাৰ কৰি থাকোঁ

পোৱালি হাঁহৰ কণী পৰা সময়ত আমি হাঁহবিলাকক বেলেগ বাঁহৰ ব্যৱস্থা কৰি দিওঁ বা মাটিত যদি দিয়া হয় মাটিত হেৰিবিলাক বেয়া হৈ যায় ডিমবিলাক সেইটো কাৰণতে তাৰ বাঁহৰে সঁজা বনাই উমনি দিয়াওঁ পোৱালি ওলোৱাৰ পাছত পোৱালিবিলাক আমি দহ পোন্ধৰ দিনলৈকে পানীত নামিব নিদিওঁ আৰু ৰাখি বামতে ৰাখি সিহঁতৰ আলপৈচান ধৰিবলগীয়া হয় তাৰ দহ পোন্ধৰ দিনৰ পাছত আমি পানীত দিওঁ পানীত দিয়াৰ পিছত আনি আকৌ ৰাখি দিওঁ ধৰি লওক ডেৰ ঘণ্টা দুঘণ্টা আমি পানীত ৰাখোঁ আৰু তুলি আনোঁ সৰু পোৱালি ইমান পানীত খেলিবপৰা নহয় তেনেধৰণে কুকুৰাবিলাকো তেনেকেধৰণে আমি বাঁহ সাজি মেলি কণী পাৰিব দিওঁ উমনি দিয়াওঁ তাৰ পোৱালি ওলোৱাৰ সময়ত তাৰ এটা চাউলৰ প্ৰলেপ সুন্দৰ ছিষ্টেমৰ মেচিনত হেৰি কৰা পোৱা যায় সেইবিলাক সৰুতে খুৱাওঁ তাৰ অকণমান দহ পোন্ধৰ দিন হোৱাৰ পাছত সিহঁতি এই ব্ৰইলাৰক খোওঁৱা দেনাটো খাবপৰা হয় আৰু তেতিয়া খোৱাওঁ তেনেকৈ ধৰণে আমি ব্ৰইলাৰ কুকুৰা হাঁহ সকলোকে এখন ডাঙৰ ফাৰ্মত পালন কৰি আছোঁ এতিয়া হাঁহবিলাকক ধৰি লওক পানীৰ সুবিধাৰ কাৰণে পুখুৰীত ডাঙৰ পুখুৰীত দৰকাৰ হয় আমি মেলি দিওঁ যেতিয়া তাত এজন দৰকাৰ হয় নহ'লে বহুতো আমাৰ জংঘলীয়া জেগা এইবিলাকত মানে জীৱ জন্তুবিলাক বেছি এইবিলাকে অনিষ্ট কৰে তাৰবাবে চকু ৰাখিবলগীয়া হয় আৰু গড়াললৈ অহাৰ পাছত সিহঁতক ভালকৈ জপনাই হওক বা দৰ্জাই হওক বন্ধ কৰি কিছুমানত জপনাও দিওঁ দৰ্জাও থাকে সেইবিলাক লগাই দিলে গ'লে বস্তুটো ওলাব নোৱাৰকৈ যদি ৰাখি দিওঁ তেনেকৈ ডাঙৰ দীঘল হয় আৰু হাঁহ কুকুৰাবিলাক বিশেষকৈ পুৱাতে উঠিয়ে আমি ফাৰ্মখন চফা কৰিবলগীয়া হয় চফা কৰোঁতে মটৰ পাইপ দি কৰিলেতো সিহঁতক গা তিতে সেইটো কাৰণতে আমি ঝাৰুৱে চফা কৰোঁ আৰু হাঁহবিলাকক খুলি পানীত চৰাবলৈ পঠিয়াই সেইটো পানী মাৰিবলগীয়া হয় অকণমান কাৰণ তলৰ হেৰিটো পকা থাকে ফ্ল'ৰ কৰি নিদিলে ক'লে মানে ঠাণ্ডাটো যদি বেছি সোমাই যায় হাঁহ কুকুৰবিলাকৰ বেমাৰ বেছি হয় বেমাৰ হয় বেমাৰ আজাৰ হ'লে আমি হাঁহ কুকুৰবিলাকক পশুপালনৰ যোগেদি কিছুমান মেডিচিন আনি সিহঁতৰ দানাত মিক্স কৰি দিওঁ আৰু সিহঁতকতো এনেকৈ বেজী চিষ্টেমত দিয়া হয় জুলীয়া পদাৰ্থ চিন চিন আনি আমি বেজী ইউজ কৰোঁ তেনেকৈয়ে আমি লাভদায়ক হৈ আছোঁ আৰু বিশেষকৈ এইবাৰ ভাবিছোঁ আমি ব্ৰইলাৰ ফাৰ্মখন আৰু অলপ ডাঙৰ কৰিম ডাঙৰ কৰি ব্ৰইলাৰ হাজাৰ পোন্ধৰশমান পোৱালি ৰাখিম বুলি চেষ্টা কৰি আছোঁ সেই বিষয়লৈ কৈছোঁ পোৱালিটো আনিবলৈ আমাক কিছু অৰ্থৰ দৰকাৰ হয় অৰ্থটো আমি একোটা বিকিলে তাৰ লাভৰ পইচাই আমি আৰু পোৱালি ৰাখিব পাৰোঁ আৰু কোম্পানীৰ লগত যদি ভালকৈ যোগাযোগ কৰি থোৱা থাকে তেতিয়া কোম্পানীয়েও দিয়ে ধৰি লওক তাৰ আধা অংশ কোম্পানীক দিবলগীয়া হয় সেইটো চিষ্টেম নকৰি নিজাববীয়াকৈ আমি কৰিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান হাঁহৰ পোৱালিবিলাক ঠিক ধৰি লওক চল্লিছ পঞ্চল্লিছ দিন হোৱাৰ লগে লগে সিহঁতৰ দানাটো সিহঁতৰো বেলেগ দিয়া হয় সেই দানাটো আমি কিনিও খুৱাওঁ ধান চাউল এইবিলাকো খায় আৰু হাঁহৰ ডিমবিলাক কিছুমান বিক্ৰী কৰি দিয়াও হয় আমি এইবিলাক হ'লচেলাৰ ৰেটত বিক্ৰী কৰোঁ বেপাৰীবিলাকে নিয়ে হ'লেও মুৰ্গীৰ ডিমবিলাকো হ'লচেলাৰ ৰেটত বিক্ৰী কৰি দিয়া হয় ব্ৰইলাৰটো আমি নিজে হেৰি কৰিব নোৱাৰি এইবিলাক কৰ্চ কৰোৱাহে হয় আৰু তেনেকৈ আমি হাঁহ কুকুৰাৰ পালন কৰি আছোঁ

মুৰ্গী এতিয়া আমি বিক্ৰী কৰিবলৈ বজাৰলৈ যাবলৈ সময় নোপোৱাৰ ক্ষেত্ৰত আমি ঘৰতে বেপাৰী মাতোঁ ঘৰৰপৰাই দিওঁ হ'লচেলাৰ ৰেটত তিনিশৰপৰা চাৰে তিনিশ ভিতৰত আমি কিলো এৰি দিওঁ লোকেল কুকুৰাবিলাকক আৰু হাঁহ যোৰা হাজাৰ হিচাপত দিওঁ তেনেকৈ আমি হাঁহ বিকি এইবাৰ মই

প্ৰায় সত্তৰ আশী হাজাৰমান টকা লাভ কৰিছিলোঁ লাভ কৰিয়ে এতিয়া সেই টকাৰে আকৌ পুনৰ ব্ৰইলাৰ পোৱালি আনিলোঁ বৰ্তমান পোৱালি এতিয়া ব্ৰইলাৰ মোৰ প্ৰায় বিছ দিনমান হৈছে সেই পোৱালি ডাঙৰ হোৱালৈ মই আৰু কিছুদিন অপেক্ষা কৰিব লাগিব এইবিলাক বিক্ৰী আৰু অলপ ফাৰ্মখন ডাঙৰ কৰিম বুলি ভাবি আছোঁ যদি ডাঙৰ কৰিব পাৰোঁ তেনেহ'লে মই লাভদায়ক হ'ম বুলি আশা ৰাখিছোঁ আৰু লোকেল কুকুৰা বিশেষকৈ বেলেগকৈ গড়াল থাকিলে ভাল কাৰণ ব্ৰইলাৰৰ ডায়েৰীয়া বেমাৰটো প্ৰায় লাগে ওচৰতে যদি থাকে লোকেল কুকুৰাবিলাকত সেই ডায়েৰিয়া বেমাৰটো লাগি গ'লে মৃত্যুমুখত পৰিব বুলি অলপ ভয়ো হয় সেইটো কাৰণতে তাৰ হেৰিটো বেলেগকৈ বনাব লাগিব ফাৰ্মখন সেইবুলি ভাবি আছোঁ এইবাৰ যদিহে একো অসুবিধা নহয় তেন্তে এইবাৰ ব্ৰইলাৰ ফৰ্মখন আৰু লোকেল মুৰ্গীও বেলেগ বেলেগকৈ বনাম বুলি ভাবি আছোঁ মই বৰ্তমান এজন শিৱসাগৰ জিলাৰ বাসিন্দা মই এইবিলাক পশুপালক কৰিয়ে চলা প্ৰায় আজি পাঁচ ছবছৰ দিন অতিক্ৰম কৰি গ'ল আৰু আগলৈয়ো এইবিলাক ডাঙৰ কৰিম বুলি ভাবি আছোঁ কুকুৰা পুহিবলৈ আৰু কেইটামান বস্তু দৰকাৰ হয় সেইবিলাক হ'ল কুকুৰাৰ কুকুৰা সৰু হৈ থকা অৱস্থাত যদি আমি সিহঁতক ভালকৈ প্ৰতিপালন নকৰোঁ তেতিয়া হয়তো সিহঁতি বেছি ৱেটৰ নহয় সৰু হৈ থাকে সেই বস্তুকেইটা হ'ল মুঠতে কুকুৰাক পুৱাটো ভাল খোৱাব লাগিব ধানেই হওক চাউলেই হওক সিহঁতক যদি সৰুৰপৰা ভালকৈ খুৱাই থকা হয় তাৰ মাজতে মেডিচিন আনি ধৰি লওক কিনা দানাৰ লগত দিলেও জলদি ৱেটটো হৈ আহে তেতিয়া আমি ধৰি লওক এমাহ দুমাহত এৰি দিবপৰা হয় তেনেধৰণে আমি ব্যৱসায় আগবঢ়াই গৈছোঁ আৰু আগবঢ়াই যাবলৈ কিছুমান বস্তু দৰকাৰ হয় সেইবিলাক যাতায়াতৰ সুবিধা দৰকাৰ হয় আমাৰ এইবিলাক পাহাৰীয়া জেগা যাতায়াতৰ সুবিধাটো তেনেকৈ নাই আমি বাইক লৈ দানা পানী আনি খুৱাওঁ

সেইটো কাৰণে অন্য গাড়ীৰ সুবিধাটো নাই বিশেষকৈ দানা খুৱাবলৈ আমাক বহুতো বস্তু বহুতকেইটা দানা দৰকাৰ হয় আৰু সেইকেইটা দানা আমি টাইমত টাইমত দিওঁ পুৱাতে শুই উঠি দানা আমি প্ৰায় সাতমান বজাত এবাৰ দিওঁ আৰু তাৰপাছত হাঁহবিলাকক অকণমান চৰিবৰ বাবে মেলি দিওঁ পানীত তাৰপৰা আনি আকৌ বন্ধ কৰি ঠিক বাৰটা এটামান বজাত এবাৰ দিওঁ আৰু গধূলি হোৱাৰ আগে আগে চাৰিমান বজাত অলপ পাতলীয়াকৈ দিওঁ খাই মেলি সিহঁতি থাকে তাৰপিছত আৰু গড়াল বন্ধ কৰি আমি নিজৰ কৰ্তব্যত আগ্ৰহিত হওঁ এই বিষয়লৈ আমি কৈ থাকোঁ কথাটো ক'লেও শেষ নহয় কৈয়ে থাকিব লাগিব তথাপিতো হাঁহ কুকুৰা পুহিবলৈ আমাক আৰু কেইটামান বস্তু দৰকাৰ আছে ধৰি লওক বাঁহ ফাৰ্মখন ডাঙৰকৈ বাঁহৰে বনাওঁ বুলি ক'লে তাত টকৌপাত দৰকাৰ হয় টিং দিলে বেয়া টিঙৰ কাৰণে বেছি গৰমত এই হাঁহ কুকুৰাৰ ডিমবিলাক উমনি দিলে টিঙৰ গৰমত ধৰি লওক পোৱালি নোলায় ডিম বেয়া হৈ যায় এনেই আমি টকৌপাত ব্যৱহাৰ কৰিছোঁ টকৌপাতে চালে ছালখন মানে ঠাণ্ডাটো গৰম দুয়োটা অনুভৱ হয় হাঁহ কুকুৰাবিলাকৰ ইমান বেমাৰ আজাৰ নহয় ধৰি লওক সাপ চাপ সোমাব বুলি আকৌ ফেনাইল চেনাইল কিনাৰত মাৰিবলগীয়া হয় তেনেধৰণে আমি যা যোগাৰ চলাই আছোঁ

হাঁহ হাঁহৰ দানা হিচাপত আমি তুঁহগুড়িও ব্যৱহাৰ কৰোঁ তুঁহগুড়িটোৰ লগত চাফৰ কিবাকিবি এনেকৈ খাব দিলে ক'লেও মানে অকণমান হাঁহ কুকুৰাবিলাক ডাঙৰ হয় কিনা দানাটো চব টাইমতে আমি নোখোৱাওঁ লোকেল এই খেতি থকা মানুহ ধানখেতি ধান চাউলো খুৱাওঁ বেছিকৈ কিনা দানাটো আমি বিছ দিনমানলৈকেহে খুৱাই থাকোঁ তাৰ পাছৰচোৱা আমি ব্ৰইলাৰ বাহিৰে হাঁহ কুকুৰাবিলাকক কিনা দানাটো নোখুৱাওঁ বিছদিনৰ মোৰ পাছৰপৰা মানে আমি লোকেল দানাটো ব্যৱহাৰ কৰোঁ আৰু ব্ৰইলাৰটো বাৰু কিনা দানাই খুৱাব লাগে সিহঁতি লোকেল নাখায় তেনেধৰণে আমি আগবাঢ়ি আছোঁ